সেউজীয়া শাক পাচলিৰ শৰীৰৰ বাবে বহুত উপকাৰী সেউজীয়া শাক পাচলিয়ে আমাৰ শৰীৰটো সতেজ আৰু বেমাৰ আজাৰৰপৰা মুক্ত কৰি ৰাখে সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ সকলো দিশত সহায় আগবঢ়ায় সেউজীয়া শাক পাচলিৰ ঔষধি গুণ সম্পন্ন হোৱাৰ বাবে ইয়াক আমি ঔষধ হিচাপেও ব্যৱহাৰ কৰোঁ ব্যৱহাৰ সেউলীয়া শাক পাচলিয়ে আমাৰ চকুৰ দৃষ্টিশক্তি আৰু মগজু সজীৱ কৰি ৰখাত সহায় কৰে সেউজীয়া শাক পাচলিয়ে যিমান পৰিমাণে পাৰে সিমান পৰিমাণে আমি গ্ৰহণ কৰিব লাগে শাক পাচলিৰ এনেধৰণৰ লাভদায়ক গুণৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা সৰ্বাধিক হোৱা দেখা যায় কিন্তু বৰ্তমান সময়ত ইয়াৰ পৰিমাণ বহুত কম হোৱা দেখা যায় যিটো আমাৰ বাবে অতি বেয়া হৈছে সেউজীয়া শাক পাচলি যিমান পাৰে সিমান খোৱা উচিত যাতে ই আমাৰ স্বাস্থ্য অধিক ভাল কৰি ৰাখে আৰু বেমাৰ আজাৰৰপৰা মুক্ত কৰি ৰাখে